দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছমান আমি জতুৱাথাচ আমি এই সচৰাচৰ ব্যৱহাৰ কৰি আহোঁ যেনেকে বুকুৰ কুটুম বুকুৰ কুটুম মানে হৈছে অতিকৈ আপোন বুকুৰ কুটুমৰ লগতে সকলোকে মৰম চেনেহ কৰা উচিত কেতিয়াবা আমি বহুত ব্যৱহাৰ কৰোঁ বহুত মানে পানী তলৰ কাঁইট দেই পানীৰ তলৰ কাঁইট মানে হৈছে গোপন শত্ৰু পানীৰ তলৰ কাঁইটৰ কিছুমান পানীৰ তলৰ কাঁইট ন আছেনে নাই আমি তাক মানে পোৱাটো বহুত সহজ নহয় মানে কঠিন হৈ পৰে আৰু ব্যৱহাৰ কৰোঁ আমি আগতে ব্যৱহাৰ কৰোঁ চকুৰ কুটা দাঁতৰ শাল যেনে মানে কি চকুৰ কুটা দাঁতৰ শাল মানুহ হৈছে আপোনাৰ শত্ৰু দেখিব নোৱাৰে মানে একদম পূৰা শত্ৰু দেখিব নোৱাৰা হয় তাৰপিছত আৰু ব্যৱহাৰ হৈ থাকে নন ষ্টপ আমাৰ মানে বহুত ব্যৱহাৰ হৈ থাকে দলনিত পোণা মেলা মানে পূৰা আলাই আথানি কৰি পেলোৱা মানে মানুহবিলাকৰ যেনে বানপানীয়ে মানে যেতিয়া আমি বানপানী গাঁৱৰ ৰাইজক মানে দলনিত মানে পোনা মেলিলে এনেকুৱা কাম কৰিবলৈ আৰু এটা বহুত ব্যৱহাৰ কৰোঁ দুই নাৱত দুই ভৰি হোৱা কাৰণ মানুহৰ জীৱনত প্ৰায় এনেকুৱা আহি পৰে মানে কিবা এটা কামত আমি কি কৰোঁ কি নকৰোঁ তেনেকুৱা অৱস্থা আহি পৰে মানে কৰিলে ভাল হ'ব নে কৰিলে বেয়া হ'ব বোধ আহি পৰে তেতিয়া আমি ব্যৱহাৰ কৰোঁ যে তথা যে দুই নাৱত দুই ভৰি হোৱা কি কৰোঁ এতিয়া মানে কোনোখন নাৱত ভৰি দিওঁ গতিকে আমি বহুত দৈনন্দিন জীৱনত জানোঁ তেনেকৈ আপোনাৰ কাণে কাণ মাৰি কৰোঁ কপাল ফুল বুকুৰ কুটুম গা গধুৰ অজিন পাটকী জানেই দুষ্ট অজিন পাটকী মানে কি হাত টান গাই বাই চা পাবত গজা চকু চৰহা মুখ লগ হাতত সাৰে ভৰিত সাৰে পেটে ভাতে খা উভৈ নদী কাণ বাগৰা গাজত লগা হাত টান এই এনেকৈ বহুত আমি ব্যৱহাৰ কৰোঁ তেনেকৈ দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছোঁ